অঁ আমাৰ দোকানত ফেন আছে মে ফ্ৰিজ আছে এইবোৰ ইলেক্ট্ৰনিক বস্তু চব আছে আৰু কি লাগে এতিয়া আপোনাক অঁ আমাৰ দোকানখন এই বাদুলিপাৰাতে আছে অ' অঁ চিলিং ফেনখনত এই দুহেজাৰ টকা অঁ অঁ দুহেজাৰ টকা এই ভাল কোম্পানীটো হয় উষা অঁ এই পোন্ধৰশ টকাত নিদোঁ ওঠৰশ দিব লাগিব অঁ দিবই লাগিব বস্তুটো ভাল যে আহিব নিয়ে যদি অঁ ফ্ৰিজ ফ্ৰিজ ল'বনে ফ্ৰিজো আছে এই গৰম এতিয়া আপুনি গৰমে ঠাণ্ডাই মিক্স হৈ থাকোঁতে লৈ লওক আৰু তেতিয়াহে আকৌ এইটো গৰম দিনলৈ হ'ব এতিয়া দামো অকণমান কমাই দিম বাৰু অঁ গাড়ীখন লৈ আহিলে মানুহ হেঁ অঁ ইষ্ট্ৰি এটা ল'ব ইষ্ট্ৰি নিবহি আৰু এইটো পঁচিছশ বেছি দাম নহয় অঁ দুহেজাৰ দিব নাই দুহেজাৰ দিব নোৱাৰি একৈছশমান দিব লাগিব

অঁ চব এইবোৰ লাইনৰ বস্তুৱে আছে আৰু

আপুনি কেতিয়া অঁ ডাইনিং হাঁ আছে আছে আপুনি তেতিয়া আহিব মই দাম দৰ মিলাই দিম বাৰু অঁ হ'ব তে অঁ অঁ অঁ হ'ব হ'ব অঁ